হাঁহ কুকুৰাৰ উৎপাদন বিশ্বব্যাপী হৈ পৰিছে কিয়নো হাঁহ কুকুৰাৰ কণী বিক্ৰী কৰি মানুহে বহুতো ধন টকা পইচা ঘটিবলৈ সক্ষম হৈছে তাৰোপৰিও ইহঁতৰ মাংসও বিক্ৰী কৰি মানুহে বিশ্ব বজাৰত বিক্ৰী কৰিব পাৰে তাৰোপৰিও তাৰোপৰিও হাঁহ হাঁহ কুকুৰাৰ ফাৰ্ম খুলি মানুহে মানুহে বহুত টকা ঘটিব পাৰিছে তাৰপিছত হাঁহ কুকুৰাৰ কণী হাঁহ কুকুৰাৰ কণী উমনি দি পিনি পোৱালি উলিয়ায়ো তেওঁলোকে বিশ্ব বজাৰত বিক্ৰী কৰিব পাৰিছে এওঁলোকে এইবিলাক ব্যৱসায় কৰি বহুতো ধন টকা পইচা ধন টকা পইচা উপাৰ্জন কৰিছে তাৰোপৰি এওঁলোকে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰপৰাও তেওঁলোকে হাঁহ কুকুৰাৰ হাঁহ কুমৰ আমদানি ৰপ্তানি কৰে তাৰ ক্ষেত্ৰত এইবিলাক হাঁহ কুকুৰাৰ ব্যৱসায়টো বিশ্বব্যাপীলৈ বিয়পি পৰিছে